আমাৰ অৰ্থাৎ অসমৰ সংস্কৃতিত থকা বিশেষ শিল্পকলাৰ ভিতৰত বাঁহ বেতৰ শিল্পকলা হৈছে এটা অন্যতম শিল্পকলা ই হৈছে অসমৰ এক কুটিৰ শিল্প অসম প্ৰাকৃতিক সম্পদৰে চহকী আৰু ইয়াৰ অধিকাংশ অৰণ্যত বিভিন্ন প্ৰজাতিৰ বাঁহ বেত মজুত আছে বাঁহ হৈছে এবিধ বহুমুখী কেঁচামাল আৰু ই পৌৰাণিক দিনৰে পৰা অসমৰ জীৱনশৈলী আৰু অৰ্থনীতিৰ এক অংগ বিশেষভাৱে মিজু পাহাৰ কাচাৰ মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ আৰু লখিমপুৰ জিলাৰ হাবিত বাঁহ বেতৰ বিশাল বৃস্তিতি পোৱা যায় পাপলিং বিভিন্ন নিৰ্মাণ কাৰ্য আৰু বেৰা দিয়াৰ উদ্দেশ্যে তথা থলুৱাভাৱে পাতি খৰাহী চালনী আদি নিৰ্মাণ উদ্যোগৰ বাবে বাঁহ বেতসমূহ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় অসমত ৰাজ্যজুৰি বৃহৎ সংখ্যক শিল্পীয়ে বাঁহ আৰু বেতৰ সামগ্ৰী নিৰ্মাণ কৰে ইয়াক ঘৰুৱা উদ্যোগ হিচাপে চৰ্চা কৰা হয় আৰু কোনো যান্ত্ৰিক যন্ত্ৰ ব্যৱহাৰ কৰা নহয় অসমত বেত আৰু বাঁহৰ সামগ্ৰী প্ৰতিখন ঘৰতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় এই উদ্যোগে খেতিয়কসকলক তেওঁলোকৰ আজৰি সময়ত অংশকালীন নিয়োগ প্ৰদান কৰে আৰু বাণিজ্যিক ভিত্তিত কেৱল মিহি সজ্জাত টোপোলা আচবাব আৰু মেট উৎপাদন কৰা কেইজনমান উচ্চদক্ষ শিল্পীক পূৰ্ণকালী নিয়োগ প্ৰদান কৰে এয়াই হৈছে অসমৰ শিল্পকলাৰ এটা প্ৰধান শিল্পকলা